হেল্ল' হয় হয় কওকচোন হয় নেকি আপুনি কি কেইদিনমান ধৰি কি খাইছিল ক'ব নেকি হয় এইটো কাৰণে মাছ মাংস আপুনি খুব খাই আছে মানে এইকেইদিন হয় কেইদিন হ'ল বাৰু বিষটো কেইদিন হ'ল আচ্ছা কোনটো চাইডে হৈছে ক'ব নে হয় আপোনাৰ মানে সোঁ চাইডে হৈছে হয় পানী খাইছে নে আপুনি

আচ্ছা সেইটো কাৰণে আপুনি পানী নাখায় তাৰ বাবে অলপ বেছি হৈছে আপোনাৰ গেষ্ট্ৰিক প্ৰ'ব্লেম হৈছে ডাইজেচন হজমৰ হজম শক্তিটো অলপ কমিছে আপোনাৰ আপুনি পাৰিলে মোৰ চেম্বাৰত এবাৰ আহি পেলাই মোক লগ কৰিব পাৰে মোৰ চেম্বাৰটো সপ্তাহত অকল দুদিনেই বন্ধ থাকে এটা হ'ল শনিবাৰৰ দিনটো আৰু এদিন বৃহস্পতিবাৰে বন্ধ থাকে এই দুদিনৰ বাহিৰে আপুনি যিকোনো সময়ত আহিব পাৰে শনিবাৰ আৰু বৃহস্পতিবাৰ এই দুটা দিন বাদ দি আপুনি বাকী কেইটা দিনত আহিব পাৰে সময়টো দিনৰ নটা বজাৰ পৰা ৰাতিপুৱা নটা বজাৰ পৰা দুপৰীয়া বাৰটালৈকে খোলা থাকে তাৰ ইভিনিঙত আৰু সেইফালে সন্ধিয়া সময়ত ছটাৰ পৰা ৰাতি দহটালৈকে থকা হয়